আমাৰ খাদ্য সংস্কৃতিৰ অংগ হোৱা কিছুমান বিশেষ খাদ্য হ'ল নাৰিকলৰ লাড়ু তেল পিঠা চিৰা মুৰি সান্দহ ইত্যাদি আৰু এই খাদ্য তৈয়াৰ কৰাৰ সময়ত সৰহকৈ ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী আছে সেই সামগ্ৰীসমূহ হ'ল আমি এটা নাৰিকল লাড়ু তৈয়াৰ কৰা সময়ত সেই নাৰিকল লাড়ু আমি নাৰিকল দিওঁ আৰু নাৰিকলৰ যিমান পৰিমাণ দিওঁ তাতচেও সেই লাডুটো বনাওঁতে আমি সেই চেনী চেনী পৰিমাণ ইয়াত সৰহকৈ দিওঁ ঠিক সেইদৰে এটি এটা পিঠা বনাওঁতেও আমি পিঠাটোত গুড়ৰ পৰিমাণ বেছিকৈ দিওঁ তেনেদৰে আমি বিভিন্ন সামগ্ৰীসমূহ বনাওঁতে সৰহকৈ বিভিন্ন বস্তু ইয়াত দিওঁ